অসমত কোৱা মূল ভাষাবোৰ হৈছে অসমীয়া বেংগলী চাহ জনগোষ্ঠীয়সকলৰ ভাষা হিন্দী বড়োসকলৰ ভাষা মিচিং নেপালী কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ ভাষা অস ভাষাৰ লোকসকল বা সেই ভাষাসমূহ অসমত আছে আৰু তেওঁলোকৰ ভাষাসমূহৰ বা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱক কেন্দ্ৰ প্ৰতিফলিত কৰে আমাৰ অসমখনক তেওঁলোকৰ সেই ভাষাসমূহৰ বিভিন্ন ধৰণৰ যেনেকৈ অসমত ভাষা আছে আৰু তেনেকৈ সেই ভাষাসমূহৰ লোকসকল আমাৰ অসমত থাকে আৰু প্ৰতিটো জনগোষ্ঠী বা প্ৰতিটো জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন ধৰণৰ সংস্কৃতি বা সাংস্কৃতিক ক্ৰিয়াকলাপ আছে আৰু সেই সাংস্কৃতিক ক্ৰিয়াকলাপ বা সেই সংস্কৃতিৰ অসমখন আৱৰি ৰাখিছে এতিয়া অসমীয়াৰ যিদৰে বিহু বিহু থাকে বেংগলীসকলৰ বিভিন্ন ধৰণৰ পূজা বা পূজা থাকে মিচিং বড়ো নেপা নেপালী তেওঁলোকৰো বিভিন্ন কা বা কাৰ্বি নিজৰ নিজৰ বিভিন্ন সাং সাংস্কৃতিক ক্ৰিয়াকলাপ অৰ্থাত বিভিন্ন ধৰণৰ কাৰ্য্যকলাপ থাকে পূজাকে আদি কৰি তেওঁলোকে অসমত যেনেকৈ অসমীয়াসকলে বিহু উদযাপন কৰে ঠিক সেই বিহুৰ বিহুতো তেওঁলোকে বা বাকী অসমত থকা জনগোষ্ঠীসকলে বিহু পালন কৰে আৰু ঠিক তেনেদৰে সেই তেওঁলোকৰ সেই সংস্কৃতিসমূহৰ লগত জড়িত জড়িত কে জড়িত কৰি তেওঁলোকৰ বিভিন্ন পোচাক থাকে আৰু সেই পোচাকসমূহ পৰিধান কৰি যেতিয়া আহে যেতিয়া অ অসমৰ প্ৰতিজন অসমীয়া বা আমি অসমত থকা প্ৰতিজন ব্যক্তিকে আমি অসমীয়া বুলি কওঁ যেতিয়া নিজৰ নিজৰ জনগোষ্ঠীয় পোচাকসমূহ পৰিধান কৰি এক ঠাইত গোট খায় তেতিয়া এনেকুৱা তেতিয়াহে আমি অসমৰ আচল অৰ্থটো বুজি পাওঁ যেতিয়া প্ৰতিযোৰ পোচাক আমি দেখিবলৈ পাওঁ